শিক্ষাৰ অবিহনে এখন সমাজ সুস্থিৰভাৱে থাকিব নোৱাৰে যিহেতু শিক্ষা হৈছে সমাজৰ এক মেৰুদণ্ড স্বৰূপ মহাত্মা গান্ধীয়ে কৈছিল যে এগৰাকী শিশুৱে যিদৰে মাতৃৰ দুগ্ধপান নকৰাকৈ তেওঁ সুস্থিৰ জীৱন যাপন কৰিব নোৱাৰে ঠিক সেইদৰে শিক্ষাৰ অবিহনে এখন সমাজৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হ'ব নোৱাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপৰ বাহিৰৰ বাহিৰা কিতাপ পঢ়া উচিত কিয়নো স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে যে অকল স্কুলৰ কিতাপেই পঢ়ি তেওঁলোকৰ সেই জ্ঞানসমূহ সীমিত কৰি ৰাখিব সেইটো কথা নহয় তেওঁলোকে সেই বাহিৰা কিতাপসমূহৰ জৰিয়তে তেওঁলোকে সেই বাহিৰা সমাজখন বা বাহিৰা জগতখনৰ যিখিনি জ্ঞান লাভ কৰিব সেই সেই জ্ঞানখিনিয়ে তেওঁলোকৰ বৌদ্ধিক আধ্যাত্মিক দৈহিক আদি সকলোখিনি ক্ষেত্ৰতে সফলভাৱে প্ৰভাৱ পেলাব পাৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে কিছু কিছু বিদ্যালয়ত বৰ্তমান সময়তো তেওঁলোকক তেওঁলোকৰ সেই গৃহকাৰ্য বা তেওঁলোকৰ সেই চিলেবাছৰ জৰিয়তে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক বাধ্য তেওঁলোকক মানে পঢ়াৰ বুজা দিব বিচাৰে কিন্তু এইটো কিছু কিছু ক্ষেত্ৰত অসংগত কিয়নো ছাত্ৰ ছাত্ৰীসকলে যে অকল সেই চিলেবাছৰ কিতাপসমূহেই পঢ়িব লাগিব বা তেওঁলোকে সেই বাহিৰা কিতাপসমূহ আওকাণ কৰিব লাগিব তেনেকুৱা কথা নহয় স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপৰ বাহিৰৰ বাহিৰা কিতাপ পঢ়িব লাগিব কিন্তু বাহিৰা কিতাপৰ জৰিয়তে এগৰাকী ছাত্ৰ ছাত্ৰীৰ সকলোখিনি দিশৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে তেওঁলোকে এনিটাইম মাৰ্কছৰ পিছত দৌৰে তেওঁলোকে তেওঁলোকৰ ষ্টুডেণ্টতকৈ কোনটো পজিশ্যনত আগত যাব বা পাছত যাব তেনেখিনি ক্ষেত্ৰতো আজিকালি দেখিবলৈ পোৱা যায় তেওঁলোকে নিজৰ চিলেবাছ বা তেওঁলোকৰ সেই গৃহকৰ্ম তেওঁলোকৰ সেই পৰীক্ষা যিখিনি মূল্যায়ন সেইসমূহৰ ওপৰতে গুৰুত্ব দিয়ে তেওঁলোকে সেই বাহিৰা পৃথিৱীখনৰ যিখিনি সাধাৰণ সাধাৰণ জ্ঞান বা সাধাৰণ সাধাৰণ যিসমূহ জ্ঞান বিজ্ঞানৰ প্ৰশ্নই হওক বা তেওঁলোকৰ সেই সমাজ ব্যৱস্থাটো বা তেওঁলোকে যিখন সমাজত বাস কৰে বা তেওঁলোকক সেই পৰিয়ালটোৰ বিষয়েও তেওঁলোকে কিছু কিছু ক্ষেত্ৰত ক'বলৈ অসমৰ্থ হয় কিতাপৰ জৰিয়তে অকল যে কিতাপৰ শিক্ষাতেই এগৰাকী ছাত্ৰ ছাত্ৰীক জ্ঞান সীমিত হ'ব তেনেকুৱা কথা নহয় কিতাপ যিমানেই পঢ়িব এগৰাকী ভাল পঢ়ুৱে বা ভাল লিখক হ'বলৈ হ'লে আমি কিতাপ অধ্যয়ন কৰিব লাগিব কিতাপেই যে অকল অধ্যয়ন কৰিব লাগিব তেনেকুৱা কথাও নহয় মানুহৰ লগত যিখিনি কমিউনিকেশ্যন সেইখিনিও আমাৰ থাকিব লাগিব স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপৰ বাহিৰেও বাহিৰা কিতাপ পঢ়া মই উচিত বুলি ভবা আন এটা কাৰণ ক'বলৈ গ'লে এইটো হ'ব যে কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা নিজৰ কৰ্চৰ কিতাপ পঢ়ি তেওঁলোকে কিছু কিছু ক্ষেত্ৰত আমনিদায়ক হয় বা তেওঁলোকে সেই একেসমূহৰ মাজতে থাকি থাকি কেতিয়াবা বিৰক্তিৰ প্ৰদান কৰে মানে পঢ়িবলৈ তেওঁলোকক মাক দেউতাকে বা অভিভাৱকে ক'লেও তেওঁলোকে সেই অশান্তি পায় কিন্তু তেওঁলোকক সেই সময়ছোৱাত যদি এখন সাধু কথাৰ কিতাপ বা তেওঁলোকক সেই ৰং বিৰঙৰ নানা ৰঙৰ কিতাপসমূহ পঢ়িবলৈ দিয়ে বা ছবি থকা যিসমূহ কিতাপ তেওঁলোকক অধ্যয়ন কৰিবলৈ দিয়ে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে সেইসমূহৰ প্ৰতি তেওঁলোকক আকৰ্ষণ বৃদ্ধি হয় যাৰ ফলত তেওঁলোকৰ সেইক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক ইতিবাচক প্ৰভাৱ সম্পূৰ্ণৰূপে পৰা দেখা যায় যেতিয়া তেওঁলোকে সেই সাধুকথা বা জ্ঞান বিজ্ঞানৰ কিতাপসমূহ পঢ়ে তেওঁলোকে সেই নজনা কথা জনাৰ উপৰিও কিছুমান ৰসাল কথা বা তেওঁলোকৰ সেই কথা কোৱাৰ ভংগীমা ঠাঁচ সুৰ আদিও দেখিবলৈ পোৱা যায় স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপতে তেওঁলোকৰ জ্ঞান সিমিত নাথাকে তেওঁলোকে যিকোনো এটা কথা যে অকল কিতাপৰ নিজৰ কৌৰ্চৰ কিতাপ পঢ়িলেই যে তেওঁলোকে জ্ঞানী হ'ব বা সেই কৌৰ্চৰ কিতাপসমূহ তেওঁলোকে আওকাণ কৰিলে যে তেওঁলোকে সেই বিভিন্ন ধৰণৰ নম্বৰ বা বিভিন্ন ধৰণৰ পজিশ্যন পোৱাত অসমৰ্থ হ'ব তেনেকুৱা কথা নহয় বৰ্তমান দেখিবলৈ পোৱা যায় যে কিছুমান ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠাত তেওঁলোকৰ যিসমূহ দুৰ্বলতা থাকে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰতিযোগিতাত মিলিত হ'ব নোৱাৰে বা তেওঁলোকে সেই সমাজত বা শ্ৰেণীকোঠাটোত তেওঁলোকক শিক্ষকসকলে তেওঁলোকক আওকাণ কৰে কিন্তু সেই একেজন ছাত্ৰই যদি আমি বাহিৰা কিতাপ এখন দিওঁ বা বাহিৰাৰ কিবা এটা কথা কওঁ শ্ৰেণীকোঠাতে প্ৰথম থকাজনতকৈ তেওঁ সেই কথাখিনি সুন্দৰভাৱে প্ৰতিফলিত কৰিব পাৰে সেয়েহে বাহিৰা কিতাপৰ বহুত মানদণ্ড আছে বাহিৰা কিতাপ পঢ়িলে ছাত্ৰ ছাত্ৰীসকলৰ সকলোখিনি দিশতে বিকাশ পৰিব পাৰে বৌদ্ধিক আধ্যাত্মিক সকলোখিনি দিশতে এইক্ষেত্ৰত সহায় কৰিব পাৰে উদাহৰণস্বৰূপে চাবলৈ গ'লে এতিয়া বৰ্তমান সময়ত এখন বিদ্যালয় বা এটা শ্ৰেণীকোঠালৈ গ'লে দেখিবলৈ পোৱা যায় যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ সেই পৰীক্ষাত আহিবলগীয়া যিসমূহ প্ৰশ্নাৱলী বা যিখিনি মূল্যায়নৰ বাবে তেওঁলোকে যিখিনি প্ৰাপ্ত নম্বৰ গ্ৰহণ কৰিব সেই কিতাপসমূহৰ কোৱেচনসমূহ তেওঁলোকে মুখস্থ কৰি থয় বা তেওঁলোকে পৰীক্ষাত আগদিনাখনি বা পৰীক্ষা হোৱাৰ লগে লগে অভিভাৱকসকলে তেওঁলোকক এনেকুৱা এটা প্ৰতিযোগিতা নমাই যাতে তেওঁ মানে শ্ৰেণীত প্ৰথম হ'ব লাগিব অকল নিজৰ সেই কৌৰ্চৰ কিতাপসমূহৰ মাজতে তেওঁলোকক সীমাবদ্ধ কৰে কিন্তু সেই ছাত্ৰজনে সমাজত বা তেওঁলোকৰ পৰিয়ালত আন পৰিয়ালৰ মুৰব্বী বা তেওঁলোকৰ পৰিয়ালত সদস্য থাকিলেও তেওঁলোকে তেওঁলোকৰ লগত কৰা কথা কথনভংগী তেওঁলোকৰ লগত যিখিনি আলাপ আলোচনা বা তেওঁলোকে সেই সমাজত যিকোনো এটা অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে কিয়নো তেওঁলোক সেই নিজৰ সেই কিতাপৰ মাজতে আৱদ্ধ থাকে তেওঁলোকে বাহিৰা পৃথিৱীখনৰ কথা একো নাজানে যিহেতু বিভিন্নজন দশনিকে কৈছে যে শিক্ষাৰ অবিহনে এখন সমাজৰ সুন্দৰ সৰ্বাংগীণ কথা কথা কেতিয়াও কল্পনা কৰিব নোৱাৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণনে কৈছিল যে শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা কিন্তু তাৰ ফলটো বৰ মিঠা সঁচাকৈয়ে আমি যিমানেই শিক্ষা অধ্যয়ন কৰোঁ বা যিমানে আমি কিতাপ পঢ়োঁ সেই কিতাপৰপৰা আমি কেতিয়াও নেতিবাচক বা সমাজত বিৰূপ প্ৰভাৱ পেলাবপৰা কথা কেতিয়াও শিকিবলৈ নাপাওঁ আমি সমাজৰ কিছুমান ইতিবাচক কথাহে তাৰপৰা জানিব পাৰোঁ কিন্তু এইখিনি লোৱাৰ ক্ষেত্ৰত অকল যে অভিভাৱক বা শিক্ষক শিক্ষয়িত্ৰীসকলেই যে দায়িত্ব হ'ব লাগিব তেনেকুৱা কথা নহয় তেওঁলোকক এনেকুৱা এটা ঘৰুৱা পৰিৱেশ দিব লাগিব যাতে তেওঁলোকে নিজে নিজে সেই পৰিৱেশটো পায় যাতে তেওঁলোকে সেই নিজৰ কিতাপৰ কৌৰ্চৰ কিতাপখিনি পঢ়াৰ লগতে তেওঁলোকে দৈনন্দিন তেওঁলোকৰ যিখিনি আজৰি সময় সেই সময়ছোৱাত লগৰ লগ বন্ধুৰ সৈতে তেওঁলোকে সাধু কথা শুনা পঢ়া বিভিন্ন ধৰণৰ জানিবলগীয়া জ্ঞান বিজ্ঞানৰ কথা পঢ়া বা মানে বয়স অনুযায়ী তেওঁলোকৰ সেই ভ্ৰমণ কাহিনী আদি পঢ়িলে ছাত্ৰ ছাত্ৰীসকলৰ সকলোখিনি দিশতে সহায় হ'ব আৰু কিতাপ যিমানেই পঢ়া যায় সিমানেই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক ক্ষেত্ৰতে হওক বা আধ্যাত্মিক ক্ষেত্ৰতে হওক তেওঁলোকৰ যিখিনি মন মগজুৰ যিখিনি বিকাশ শাৰীৰিক আৰু মানসিক সকলোখিনি দিশতে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় কিতাপৰ অবিহনে এখন সমাজৰ সুস্থিৰ সৰ্বাংগীণ এটা কথা কল্পনা কৰিব নাই যিমানেই আপুনি কিতাপ পঢ়িব বা যিমানে ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়িব সিমানেই তেওঁলোকৰ জ্ঞান বৃদ্ধি পাব আৰু জ্ঞান বৃদ্ধিৰ লগে লগে ছাত্ৰ ছাত্ৰীজনৰ যিখিনি কথা কোৱা ভংগীমা তেওঁলোকৰ সমাজ এখনৰ প্ৰতি থকা চিন্তাবোধ দায়িত্ববোধ তেওঁলোকৰ সেই দাৰ্শনিক দাৰ্শনিক এজনৰ তেওঁলোকৰ সেই দাৰ্জশনিক এজনৰ যদি আমি জীৱন চৰিত্ৰ বা তেওঁলোকৰ সেই জীৱনৰ কাহিনীসমূহ পঢ়োঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণে অনুপ্ৰাণিত হ'ব যাৰফলত তেওঁলোকে কিবা এটা ভুল কাম বা কিবা এটা অভাৱ অভিযোগ লাভ কৰিলেও তেওঁলোকে সেই কিতাপখনৰ সেই জ্ঞানসমূহ লাভ কৰিব পাৰিব যে এইজন দাৰ্শনিক বা এইজন পণ্ডিতেওদেখোন এটা সময়ত এনেকুৱা এটা দিন পাৰ কৰিছিলে যাৰ ফলত তেওঁলোকে অনুপ্ৰাণিত হ'ব পাৰিব সেয়েহে মই ন দি ক'ব বিচাৰোঁ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল স্কুলৰ কিতাপৰ বাহিৰৰ বাহিৰ কিতাপ পঢ়া উচিত বুলি মই ভাবোঁ বৰ্তমানো ভাবোঁ আৰু ভৱিষ্যতেও ভাবিম কিয়নো এইক্ষেত্ৰত আমাৰ সকলোখিনিয়ে কৰণীয় আছে এই ঘৰুৱা পৰিৱেশটো স্কুলতো দিব লাগিব আৰু শিক্ষক শিক্ষত্ৰীয়েও বিদ্যালয়ত এনে এটা সময়সূচী উলিয়াই দিব লাগে যাতে আজৰি সময়ত ছাত্ৰ ছাত্ৰীসকলে পুথিভঁৰাললৈ যাব পাৰে আৰু পুথিভঁৰাল হৈছে জ্ঞান মণিষীৰ মতে পুথিভঁৰাল হৈছে একে প্ৰাণসত্ৰা আৰু পুথিভঁৰালৰ জৰিয়তে তেওঁলোকৰ যিসমূহ কিতাপ বা সেই কিতাপসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষই ৰাখিব লাগে যাতে আজৰি সময়ত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে হওক বা বিদ্যালয়তে হওক বিভিন্ন ধৰণৰ স্মাৰ্টফোন বা মোবাইল ব্যৱহাৰপৰা পৰিত্যাগ কৰি বা মোবাইল ব্যৱহাৰৰপৰা বিৰত থাকি তেওঁলোকে সেই পুথিভঁৰাললৈ যাব লাগে আৰু পুথিভঁৰালত থকা যিসমূহ কিতাপ কিতাপ পঢ়াৰ শৈলী বা অধ্যয়ন তেওঁলোকে কৰিবলৈ শিকিব লাগে আৰু পুথিভঁৰাল যিহেতু বৰ্তমান সময়ত গাঁৱে ভূঞে বা বিদ্যালয়সমূহতো প্ৰতিষ্ঠিত হোৱা দেখিবলৈ পোৱা যায় সকলোৱে সেই পুথিভঁৰালৈ যাব লাগে পুথিভঁৰালত গৈ তেওঁলোকৰ সেই বয়স অনুযায়ী যিসমূহ কিতাপ আছে সেই কিতাপসমূহ অধ্যয়ন কৰিলে তেওঁৰ লগতে তেওঁলোকৰ পৰিয়াল বা তেওঁলোককৈ সৰু ভাই ককাই আদি সকলোখিনি অনুপ্ৰাণিত হ'ব যিহেতু সেইটো এটা বাধ্যতামূলক কৰি দিব লাগে যে অকল যে ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপতে যে গুৰুত্ব দিব লাগে তেনেকুৱা কথা নহয় বাহিৰা কিতাপো পঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে সেয়েহে বাহিৰা কিতাপ পঢ়া উচিত বুলি মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলক যিমানেই পাৰে সেইটো পৰিৱেশ গঢ় দিব লাগে